মানুহ এজন মৃত্যু হোৱাৰ পিছত গাঁৱৰ সকলো ৰাইজে লগ হৈ তেখেতক শ সৎকাৰ কৰি কৰা হয় শ সৎকাৰ কৰা পাছত গাঁৱৰ ৰাইজৰ যিখিনি নীতি নিয়ম আছে সেইখিনি কৰে তাৰ পাছত দুদিনৰ পিছত তিনি দিনৰ দিনা তিলনী পিণ্ড দিয়া হয় তিলনী পিণ্ডত ৰাতিপুৱা বামুণে যিজন ব্যক্তিয়ে মুখাগ্নি কৰে তেখেতক শুদ্ধ কৰে আৰু শান্তিয়নী দি গোটেই ঘৰখন শান্তিয়নী চেতিয়াই ঘৰৰ কাপোৰ কানি আচ বাব সকলো ধুই পেলাই ৰ'দত দি ঘৰটোৰ পৰিষ্কাৰ কৰে আৰু মৃয়ক মৃত ব্যক্তিজনৰ কিবা যদি সামগ্ৰী বা বস্তু থাকে সেইদিনা জ্বলাই দিয়া হয় আৰু তিলনী দিনা আবেলিলৈ বৰতত থকা সকলো লোকে বৰতিয়া ভাত এসাঁজ খাই সেইয়া আকৌ বেলি মাৰ নোযোৱা আগতে তাৰ পিছত দিনা ৰাতিলৈ ভাগৱত পাঠ অনুষ্ঠান কৰে ভাগৱত পাঠ ন দিনলৈকে কৰে দহদিনৰ দিনা দহদিনীয়া পাতে সেইদিনা দহ পিণ্ড দিয়ে ৰাতিপুৱা বামুণ আহে বোৱতী নদীত পিণ্ড দিয়ে মুখাগ্নি কৰা ব্যক্তিজনে সেই পিণ্ড উটুৱাই দিয়ে আৰু গোটেই ঘৰখন পৰিষ্কাৰ কৰে এনেকৈ দহদিনীয়া পতা হয় কাজৰ দিনা ৰাতিপুৱা আকৌ বামুণ আহি কাজৰ পিণ্ড দিয়ে ঘৰখন শুদ্ধি কৰে তেনেকৈ পিণ্ড হৈ যায় দুপৰীয়ালৈ নাম প্ৰসংগ আৰম্ভ কৰে ৰাতিপুৱা শৰাই সজায় তাৰ পাছত নাম গায় প্ৰসংগ কৰে আৰু শেষলৈ শৰাই ভাঙি প্ৰসাদ বিলাই আৰু তাৰ মাজতে যিসকল ব্যক্তি সকামৰ বাবে আহে তেওঁলোকক জলপান খুৱায় কাজৰ দিনা সন্ধিয়া কাজৰ দিনা সন্ধিয়া খাৰ ভাত খাই আৰু খাৰ মাছ দিয়ে তাত মাটি দাইল খাৰ আৰু মাছ দি ৰান্ধে কাজৰ দিনা ৰাতিলৈ নাম প্ৰসংগ পাতে তাত চৌধ্য নাম গাই চৌধ্য প্ৰসংগ কৰে আৰু নাম গোৱাৰ পাছত শৰাই দি নাম ভাঙে গিয়াতলি দিনা গাঁৱৰ সকলো ৰাইজ মৃতকৰ ঘৰ পৰিয়াল মৃত মৃতকৰ সকলো ব্যক্তি আৰু লগ হৈ গিয়াতলি ভোজটো দিয়ে আৰু ভকতৰ আগত সেৱা লয় এনেকৈয়ে গাঁৱত শ সৎকাৰ ধৰ্মীয় সম্বন্ধীয় আচাৰ অনুষ্ঠানবোৰ কৰা হয়